মোৰ বাহিৰেও মোৰ পৰিয়ালত বাগিচাখনৰ প্ৰতি আগ্ৰহী মোৰ ছোৱালীজনী বিশেষকৈ মই যিদৰে বাগিচাখন ধুনীয়াকৈ ৰাখোঁ তায়ো তেনেদৰেই ধুনীয়াকৈ ৰাখে মই বাগিচাখনৰ ফুলবোৰত ধুনীয়াকৈ সাৰ পানী দিওঁ জৈৱিক সাৰ দিওঁ ৰাসায়নিক সাৰ দিওঁ গোবৰ কপেট আদি দিওঁ তায়ো তেনেদৰেই মোৰ দৰেই তায়ো মানে কামবোৰ কৰি যায় ধুনীয়াকৈ আৰু হাবি জংঘল হ'লে ধুনীয়াকৈ চাফা কৰি ৰাখোঁ গছবোৰ যদি লেংলেংকৈ ওখ হৈ বাঢ়ি যায় কাটোঁ কাটি পেলাই বেলেগ এটা পাত্ৰত ৰুওঁ এনেদৰেই কৰি থাকোঁ আৰু মোৰ ছোৱালীজনীয়েও তেনেদৰেই মই কৰি থকা দৰেই তায়ো ধুনীয়াকৈ যত্ন লয় তায়ো সাৰ পানী দিয়ে চাফা কৰি ৰাখে এনেদৰে তায়ো আগ্ৰহী আৰু